কি কি পুৰণা দিনৰ খেল খেলি পাইছোঁ বুলি সাধাৰণতে মই কণীযুঁজ পাইছোঁ কণীযুঁজ সাধাৰণতে আমাৰ বিহুৰ সময়ত যি খেলা হয় কণীযুঁজ তাৰ পিছত আৰু চেংগুটি এডিম চেডিম বা তাৰ পিছত আৰু ৰজা ৰাণীৰ খেল লুকা ভাকু লুকা ভাকু তাৰ পিছতে আৰু চোৰ পুলিচ চোৰ পুলিচ

ক্ৰিকেট তাৰ পিছত আৰু এইবোৰে মই খেলি পাইছোঁ পুৰণা দিনৰ সেইবোৰৰ লগত মানে বহুত মানে স্মৃতি জড়িত হৈ আছে সাধাৰণতে আমি আৰু লুডুও আছে পুৰণা খেলৰ ভিতৰত কণীযুঁজত কি কৰোঁ সাধাৰণতে বিহুৰ সময়ত মাঘ বিহুত অসময়ত সাধাৰণতে আমি এই খেলবিধ খেলোঁ কণী খেলিবলৈ মানে বা নিৰ্দিষ্ট মানে মানুহৰ সংখ্যা মানে ধৰি দিয়া নাথাকে আৰু তাতে মানে তাতে হেৰি হ'লেও হ'ল মানে মানুহ এইটো কণী খেল খেলিবলৈ মানে দুজন মানুহ লাগে প্ৰথম আৰু দ্বিতীয় প্ৰথমজনে কি কৰিব এটা কণী ল'ব আৰু দ্বিতীয়জনেও আৰু আন এটা কণী ল'ব দুটা কণীৰ ভিতৰত কি কৰিব তেওঁৰ দ্বিতীয়গৰাকীৰ কণীটো আৰু প্ৰথমগৰাকীৰ কণীটো মানে কি কৰিব লাগিব এনেকৈ এনেকৈ দুটা প্ৰথমতে এনেকৈ খুন্দিয়াব লাগিব আৰু এনেকৈ খুন্দিয়াব লাগিব দুটা কণী এনেকৈ মানে টাচ কৰিব লাগিব দুটাৰ কণী টচ কৰাৰ পিছত যোনটো কণী ভাঙি যায় সেই কণীটো যাৰ সি মানে মানে সেই খেলখনৰপৰা মানে বাতিল হ'ব তেনেকৈয়ে মানে এই খেলটো মানে খেলা যায় আৰু আৰু ইয়াৰ লগত চেংগুটি খেলটোতো মানে সাধাৰণতে আমাৰ কি হয় শিলগুটিৰে মানে পাঁচটা লাগে চেংগুটি খেলোতে পাঁচটাৰ শিলগুটিৰ ভিতৰত মানে এটা প্ৰথমতে চাকু মাৰা হয় চাকু মাৰাৰ পিছত আকৌ দ্বিতীয়তে কি কৰা হয় আৰু পাঁচটা পাঁচটা গুটি মানে সাধাৰণ মজিয়া এখনত এনেকৈ মানে পেলাই মানে তিনিটা ধৰা হয় তিনিটা ধৰি মানে আকৌ দুটা ধৰা হয় আকৌ কি কৰা হয় বা চাৰিটা ধৰি পিনে আৰু এটা ওপৰলৈ মাৰি এনেকৈ পঠিওৱা হয় তেনেকৈ আৰু ঠাই বিশেষে মানে কি হয় মানে খেল খেলাৰ ধৰণটো বেলেগ বেলেগ আমি মানে সাধাৰণতে তেনেকৈ খেলিছিলোঁ আৰু আৰু সেই খেলবোৰৰপৰা আমাৰ কি হয় মানে হাতৰ এটা মানে যোগা কৰা টাইপ হয় আৰু মানে এইটো এক্সাৰচাইজ কৰা টাইপ হয় মানে ধৰক যেনিবা আমি আমিতো হাতখন এনেই নৰ্মেলি এনেকৈয়ে থাকোঁ কিন্তু যেতিয়া আমি চেংগুটি খেলটো খেলোঁ মানে এনেকৈ ওপৰলৈ দিয়াৰ মই শিলগুটিতো ওপৰলৈ এনেকৈ দিলোঁ খুব বেছি এফট মানে এনেকৈ ওপৰলৈ দিলোঁ আকৌ ধৰিলোঁ আমাৰ হাত দুখত মানে কি হৈ থাকে মানে পৰিচালনা হৈ থাকে আৰু হাতখন মানে আমাৰ মানে হেৰি হাতখন মানে কোনো কিবা মানে ৰেষ্টত এনেইটো আমাৰ নৰ্মেলি কাম নকৰিলে বা একো নকৰিলে মানে ৰেষ্টতে থাকে এইটো মানে কি হয় এটা যোগা কৰা টাইপ হয় বা এক্সাৰচাইজ কৰা টাইপ হয় আৰু চেংগুটি খেলটো খেলিলে আৰু ভাল হাতৰ মানে এই গাঁঠিবিলাক মানে হেৰি হয় মানে মজবুত টাইপত হয় আৰু মানে সেইটো খেল সাধাৰণতে খেলিছিলোঁ যিটো খেল মানে আমাৰ হাতৰ মানে গাঁঠিবোৰ মানে মজবুত কৰাত মানে সহায় কৰে আৰু সেইটো আৰু ভিতৰত আৰু লুডু লুডু খেলটো সাধাৰণতে চাৰিওটা মানে হেৰি থাকে মানে ৰঙা নীলা ৰঙা নীলা হালধীয়া আৰু সেউজীয়া এনেকৈ থাকে সেই গুটিকেইটা প্ৰথমতে ছয় মাৰিব লাগে ছয় মাৰিলে কি হয় গুটিটো পৰিচালনা কৰিব তাৰ পিছত চাৰি উঠালে ছয় উলিয়ালে জাষ্ট গুটিটো ঘৰৰপৰা উলিয়াব পাৰি উলিয়াই চাৰি চাৰি কৰি মানে আমি মানে গুটিটো পৰিচালনা কৰিব লাগে আৰু এই লুডুৰ খেলটো মানে আমাৰ বুদ্ধিমত্তাৰ লগত জড়িত মানে আমি ধৰক চাৰিটা গুটি থাকে এই চাৰিটা গুটি মানে আমি কেনেকৈ কি মানে কেনেদৰে পৰিচালনা কৰে আমাৰ মানে মনটোৰ অৰ্থাৎ আমাৰ মানে নিজৰ বুদ্ধি খটুৱাব লাগে যদি আমি বুদ্ধি নখটুৱাওঁ সেই প্ৰত্যেকটো মানে হেৰিত থাকে নহয় চাৰিগৰাকী হেৰি থাকে নহয় মোৰ লগত ধৰক মই যি মই খেলিলোঁ মোৰ লগত আৰু তিনিগৰাকী থাকিব তেওঁলোকে যদি গুটিটো মানে পৰিচালনা কৰিব মানে মই যদি ভালকৈ নাজানোঁ মোৰ গুটিটো মানে তেওঁলোকে কি বুলি কয় আমি খাই পেলোৱা বুলি কওঁ খাই পেলোৱা মানে ধৰক ছয় উঠিলে মোৰ ছয় উঠিল ছয় উঠি চাৰি চালিলোঁ তেওঁৰ মানে হেৰি কৰিলোঁ পৰিচালনা চাৰিত এঘৰ মানে ঘৰ থাকে যে এক দুই তিনি চাৰি এনেকৈ পৰি মানে গণনা কৰি আমি মানে সেই ঠাইত মানে গুটিটো থ'লোঁ পাঁচ উঠিল লুডুৰ দাইছটোত পাঁচ উঠি অকৌ মই মানে এনেকৈ পৰিচালনা কৰিলোঁ ঠিক তেনেকৈ যদি মই গৈ গৈ গৈ গৈ মোৰ ৰঙা গুটি আছিল হালধীয়াৰ ঘৰত গৈ পালোঁ হালধীয়াৰগৰাকীয়ে মোৰ গুটিটোক মানে খাই দিব পাৰিব খা খোৱা বুলি কয় আৰু ধৰক তেওঁ মানে ছয় উলিয়াই মোৰ উলিয়ালে কিবাকৈ তেওঁৰ আৰু মোৰ গুটিটোৰ মাজত ডিফাৰেঞ্চ আছে মানে ধৰ মোৰ গুটিটো মানে তেওঁৰ মানে খাবলে তিনি লাগে এক দুই তিনি লাগে তেওঁ মানে এনেকৈ মাৰি যদি তিনি উঠি যায় তেওঁ দাইছগুটিতোৱে মোকটো খাই দিব পাৰিব সেইকাৰণে এইটো মানে এটা মানে বুদ্ধি লাগে বুদ্ধি নহ'লে মানে এই খেলখনত মানে লুডু খেলখনত জয়ী হ'ব নোৱাৰি মানে আৰু কি কয় আকৌ হেৰি কৰোঁতে পুৰণি খেলৰ ভিতৰত বুলি কওঁতে কচুগুটি খেল এটা আছিল কচুগুটি খেলাটো মানে এনেকৈ আঁচ টানিব লাগে দেই সেইটো মানে প্ৰথমতে আয়ত আকৃতিৰ মানে একদম মানে হেৰি কৰিব লাগে এটা মানে ঘৰ বনাই ল'ব লাগে আয়ত আকৃতিৰ ডাঙৰকৈ একদম আমি বিশেষকৈ সেইটোতো বেঞ্চতো পাৰি সমান ঠাই বেঞ্চটো পাৰি বা মাটিটো পাৰি সেইটো খেলি তাতে ঘৰ বনাবলৈ এক দুই তিনি চাৰিটা একদম দীঘল দীঘে ৰোল টানিব লাগে ৰোল টানি মানে আৰু সেই চাৰিটা ঘৰৰ আকৌ আমি মানে চাৰিটা চাৰি ছটাত কৰিব লাগে এক দুই তিনি চাৰি ছটাত কৰিব লাগে আকৌ সেই ত'ৰপৰা মানে আয়ত আকৃতিৰ হেৰিটোৰপৰা আকৌ এই চাৰি দুঘৰ দুঘৰ ভাগ কৰা আছে এনেকৈ দুঘৰ কৰি আমি ত্ৰিভূজ আকৃতিৰ নিচিনা ইফালে ত্ৰিভূজ আঁকি সিফালে ত্ৰিভূজ আঁকি ইফালেও ত্ৰিভূজ আকৃতিৰ সিফালেও ত্ৰিভূজ আকৃতিৰ কাটি হেৰি কৰি পেনাই সেই ঘৰটো বনাব লাগে বনাই মানে কচু এটা বগা কচু আছে এটা ক'লা কচু আছে ক'লা কচুটো মানে সেইফালে দিব লাগে নেক্সট সেইফালে আৰু আকৌ বগা কচুটো ইফালে দিব লাগে দি মেলি তেনেকৈ আমি কচুৰ মানে জেগাত দি ধুনীয়া সমান একদম যাতে ধুনীয়াকৈ এনেকৈ থিয়কৈ ৰখাই থৈ দিলে থাকে আৰু তেনেকৈ থৈ মেলি আমি গুটিকেইটা পৰিচালনা কৰিব লাগে তেনেকৈয়ে ধৰ এটা এটা গেপছ থাকিব লাগে গুটিটো খাবলৈ তেনেকৈ আমি মানে খেলটো খেলিব পাৰোঁ কচুগুটি খেলটো আৰু মানে আৰু এই কচুগুটি খেলটোতো যেনেকৈ লুডু খেলটোতো খেলিবলৈ মানে বুদ্ধিমত্তাৰ প্ৰয়োজন ঠিক তেনেকৈ এইটো মানে বুদ্ধিৰ প্ৰয়োজন বুদ্ধি নহ'লে খেলটো মানে খেলিব নোৱাৰি